অ' ব্যক্তিগত টিউশ্যন বা ব্যক্তিগত ক্লাছৰ বিষয়ে ক'বলৈ গ'লে তেনেধৰণৰ প্ৰয়োজনীয়তা যথেষ্ট কিয়নো বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী সকলোৱে সকলো বস্তু সমান ভাৱে শিকিব নোৱাৰে আৰু তেনেক্ষেত্ৰত ব্যক্তিগত টিউশ্যন বা ক্লাছৰ প্ৰয়োজনীয়তা অপৰিসীম কিয়নো ব্যক্তিগত টিউশ্যন বা ক্লাছৰ জৰিয়তে যিহেতু সকলোৰে মেধাশক্তি বা শিক্ষণ শৈলীৰ বাবে বে বেলেগ বেলেগধৰণৰ আৰু তাৰ জৰিয়তে পঢ়াৰ প্ৰতি আগ্ৰহ বা শিকাৰ প্ৰতি আগ্ৰহ আৰু কোনো এটা বিষয় খৰচী মাৰি জনাৰ প্ৰতি আগ্ৰহ বাঢ়ে বা সুবিধা হয় গতিকে তেনে ক্ষেত্ৰত ব্যক্তিগত ক্লাছ বা আৰু ব্যক্তিগত টিউশ্যন বা ক্লাছৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিহেতু আৰ্থিক এটা দিশৰ কথা আহি যায় আৰ্থিক দিশটোৰ ওপৰতো বিভিন্ন ধৰণে নিৰ্ভৰৰ্শীল হ'ব লগা হয় কিয়নো শিকোৱাগৰাকী এটা কোনো ক্ষেত্ৰত এটা মান বা এটা নিৰ্ধাৰিত মাচুল তেওঁলোকক প্ৰদান কৰিব লগা হয় গতিকে সেই ক্ষেত্ৰতো এটা সীমাবদ্ধতা আহি যায় বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ কাৰণে কাৰণ সকলোৱে সেই যিহেতু আমাৰ সমাজত বিভিন্নধৰণৰ আৰ্থিক স্তৰৰ লোকে বসবাস কৰে গতিকে সকলোৰে বাবে সেইয়া সুবিধাজনক নহ'বও পাৰে কিন্তু ব্যক্তিগত টিউশ্যন বা ক্লাছ ক্লাছৰ কথা যদি ক'বলৈ যোৱা হয় তেনেহ'লে ব্যক্তিগত টিউশ্যন বা ক্লাছৰ প্ৰয়োজনীয়তা কোনোবাখিনিত অধিক কিন্তু ব্যক্তিগত টিউশ্যন বা ক্লাছ কৰা বুলি নিজৰ শৈক্ষিক পাঠদানত যদি গুৰুত্ব দিয়া গুৰুত্ব দিয়া নহয় বা গাফিলতি কৰা হয় তেনে তেনেহ'লে কোনোবা ক্ষেত্ৰত সেইয়া ভুল সিদ্ধান্ত বুলি ক'ব পৰা যায় কিয়নো মূল শিক্ষা লাভ কৰা হৈছে শিক্ষাৰ জৰিয়তে বা আনুষ্ঠানিক শিক্ষাৰ জৰিয়তে আৰু ব্যক্তিগত টিউশ্যন বা শ্ৰেণীসমূহ অনুস্থানিক শিক্ষাৰ সাম সাম সমপক্ষ্য় বুলি ক'ব নোৱাৰি কিয়নো সকলো শ্ৰেণীৰ লোকে সেই সুবিধা লাভ কৰিব নোৱাৰে গতিকে ব্যক্তিগত শিক্ষা লাভৰ ক্ষেত্ৰত কেৱল এটা শ্ৰেণীৰ মাজতে সি কোনোবা ক্ষেত্ৰত সীমাবদ্ধ হৈ থকা দেখিবলৈ যোৱা যে আৰ্থিকভাৱে স্বচ্ছল বা তেনেধৰণৰ এটা শ্ৰেণীৰ মাজত তাক ৰৈ যোৱা দেখিবলৈ পোৱা যায় কিয়নো ব্যক্তিগত শ্ৰেণী বা শিক্ষাৰ ক্ষেত্ৰত শ্ৰেণী ব্যক্তিগত শ্ৰেণী বা শিক্ষাৰ ক্ষেত্ৰত এটা কথা ক'ব পাৰি যে ব্যক্তিগত শ্ৰেণী বা শিক্ষা সকলো শ্ৰেণীৰ লোকে ল'ব নোৱাৰে বা আগ্ৰহ থকাৰ স্বত্তেও কোনো ক্ষেত্ৰি ক্ষেত্ৰত ল'ব নোৱাৰা দেখিবলৈ পোৱা যায় গতিকে ব্যক্তিগত শ্ৰেণী বা ক্লাছৰ প্ৰয়োজনীয়তা যিদৰে অপৰিসীম থিক সেইদৰে কোনোবা ক্ষেত্ৰত ই হেঙাৰ হয় বা বাধা হয় বহু বহুতে এটা সুবিধা লাভ কৰিব নোৱাৰে তেনেধৰণৰ কথাও আহি পৰে কিন্তু ব্যক্তিগত ক্লাছ বা টিউশ্যনৰ প্ৰয়োজনীয়তা আছে বা বিভিন্নধৰণৰ মেধা মেধাসম্পন্ন যুৱক যুৱতী হওঁক বা বিভিন্ন জনসাধাৰণে তাৰ জৰিয়তে আৰ্থিকভাৱে কোনো ক্ষেত্ৰত স্বাৱলম স্বাৱলম্বিতা স্বাৱলম্বন হোৱা দেখিবলৈ পোৱা যায় আৰু সেয়েহে ব্যক্তিগত ক্লাছ বা টিউশ্যনৰ প্ৰয়োজন আছে বুলি ক'ব পাৰি